তেওঁলোকৰ সেই আগবাঢ়ি অহা আগ্ৰহীয়তাটো চাই বহুখিনি পিছপৰা আমাৰ গাঁও সমাজতে যোনখিনি ল'ৰা ছোৱালী আছে তেওঁলোকেও বহুত আগ্ৰহী হৈছে তেওঁলোকক দেখি

মোৰ বাহঁতে তাইয়ো বহুত চেষ্টা কৰিলে বহুত

নৃত্য

উৎসাহ দিয়ে সেয়াই আৰু